বিদ্যুতৰ কিছুমান বিপদৰ বিষয়ে জানো আহক বিদ্যুতৰ কিছুমান বিপদৰ বিষয় হৈছে ধুমুহা শ্বৰ্ট চাৰ্কিট মিছইউজ ট্ৰান্সফৰ্মাৰ এইবোৰৰ পৰা আমাৰ বিদ্যুতৰ বহুতো বিপ বিপদ আহে যেনে ধুমুহাৰ পৰা কেতিয়াবা ব অধিক ধুমুহা বতাহ দিলে ডাঙৰ গছ বিদ্যুতৰ খুঁটিত পৰে তেতিয়া সেই গ বিদ্যুতৰ খুঁটিৰ পৰা বিদ্যুতৰ তাঁৰৰ পৰা যিখিনি বিদ্যুত আহে তাৰপৰা মানুহৰ অনিষ্ট হয় শ্বৰ্ট কেতিয়াবা অ'ভাৰ ভ'ল্টেজৰ কাৰণে শ্বৰ্ট চাৰ্কিট হয় শ্বৰ্ট চাৰ্কিট হ'লেও বহুতো ঘৰত জুই লাগে বহুতো মানুহে বিদ্যুতৰ মিছইউজো কৰে তাৰ বাবে বহুত অসুবিধা হয় কেতিয়াবা ট্ৰান্সফৰ্মাৰ যদি ওচৰত থাকে তলত থাকে তেতিয়া তাত কোনোবা গৰু হওক ছাগলী হওক কিবা মানুহ সৰু বাচ্ছা হওক মানুহ হওক তেওঁলোকৰো তাত বিজুলী গাত লাগি মৃত্যু হয় বহুতো ঠাইৰ পৰা নিউজতো চাবলগীয়া চাবলৈ পাওঁ যে বহুত ঠাইত বিদ্যুতৰ ক্ষতিৰ কাৰণে বিদ্যুতৰ কাৰণে মানুহক মানুহৰ নিধন হৈছে বা মানুহৰ অপকাৰ হৈছে কেতিয়াবা বানপানীৰ কাৰণেও বহুত ঠাইত বিদ্যুতৰ কাৰণে অসুবিধা হয় বানপানীৰ কাৰণে বিদ্যুতত বহুতো অসুবিধা হয় তাৰপিছত শ্বৰ্ট চাৰ্কিটৰ কথা যদি ক'ব যাওঁ বিদ্যুতৰ কাৰণে বহুত ঠাইত বহুতো ঠাইত শ্বৰ্ট চাৰ্কিট হয় অ'ভাৰলোড বিদ্যুৎ অ'ভাৰলোডৰ কাৰণে তাৰ বিষয়ত যদি এটা ঘটনা এটা যদি ক'ব যাওঁ মোৰ লগৰ এজনৰে ৰাজগড়ত থকা মোৰ লগৰ এজনৰে ঘৰত এবাৰ বিদ্যুত শ্বৰ্ট চাৰ্কিটৰ কাৰণে তেওঁলোকৰ ঘৰত জুই লাগিল বহুতো আচবাব পত্ৰ আছিলে তাহাঁতৰ ঘৰত বহুতো নথিপত্ৰ আছিল বহুতো অলংকাৰ আছিল দোকানৰ বস্তু আছিল বা কিতাপ পত্ৰ আছিল চাৰ্টিফিকেট আছিল চব জ্বলি শেষ হ'ল চাৰখাৰ হ'ল তেওঁলোকৰ সপোন বহুতো সপোন আছিল লগৰৰ বিয়া ভাঙিল সেই সপোনৰ সেই বিদ্যুতৰ পৰা জুই লগা ঘৰত জুই লগাৰ কাৰণে তো সেইখিনি চাব গ'লে বহুতো বহুত বেয়া লাগে দুখ লাগে কেতিয়াবা যে এনেকৈ যাতে নহওক আৰু কেতিয়াও তো তাৰ কাৰণে আমি সদ সকলোৱে সচেতন হ'ব লাগিব যাতে বিদ্যুত কেতিয়াও অ'ভাৰলোড নহয় বিদ্যুতৰ পৰা যাতে শ্বৰ্ট চাৰ্কিট নহয় তাৰ কাৰণে তাৰ পৰীক্ষা নিৰীক্ষা কৰিব লাগিব বিদ্যুতৰ কৰ্মচাৰীসকলে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিব লাগিব যাতে ক'তো একো অসুবিধা নহয় আৰু যাতে একো অসুবিধা নহয় তাৰ কাৰণে আমি সকলোৱে চেষ্টা চলাব লাগিব তেনেকুৱাকৈ যিটো লগৰৰ বিদ্যুতৰ কাৰণে ঘৰত জুই লাগিছিল তেওঁলোকৰ নিউজতো আহিছিল চাবলৈ যে তেওঁলোকৰ বায়েকৰ কিবা একজাম আছিল তাৰ যিমান নথিপত্ৰ আছিল কাগজ পত্ৰ আছিল ডকুমেণ্টছ আছিল চব জ্বলি শেষ হ'ল চাৰখাৰ হ'লগৈ ত' তাৰ বহুত বেয়া লাগে কেতিয়াবা শুনি মানে আমাৰ মোৰ নিজৰ ঘৰৰ বাইদেউ এজনো তেনেকুৱা বিদ্যুতৰ কাৰণে ঘৰত তেনেকুৱা শ্বৰ্ট চাৰ্কিট লাগি পিনে কিবা মোবাইল চাৰ্জাৰ পইণ্টত কিবা এই তাঁৰ কিবা তাঁৰ ভৰাব গৈ পিনে তাত শ্বৰ্ট চাৰ্কিট হৈ পিনে ঢুকাইছিল বেয়া লাগে বহুত তাত শুনি পিনে বহুতো কেতিয়াবা কান্দোন ওলাই বাইৰ কথাও যদি মনত পৰে ত' তাৰ কাৰণে এটাই কথা ক'ব বিচাৰোঁ যে বিদ্যুতক আমি যিমান পাৰোঁ সকলোৱে মিলি যাতে বিদ্যুতৰ পৰা একো অঘটন নঘটে তাৰ কাৰণে চাব লাগে বহুতো চেষ্টা কৰিব লাগিব যেনেকৈ প'ষ্টসমূহ কাৰেণ্ট বিদ্যুতৰ প'ষ্টসমূহ ভালকৈ ওখ ওখকৈ লগাব লাগে ঘৰত যেতিয়া আমি তাঁৰ ৱায়াৰিঙৰ কাম কৰোঁ ৱায়াৰিঙৰ কামখিনি অলপ ভালদৰে চাই চিতি কৰিব লাগে ভাল তেনে ইলেক্ট্ৰিচিয়ান আনিব লাগে মাতিব লাগে তেওঁলোকক ভালকৈ ক'ব লাগে তেওঁলোকে ভালকৈ চাই দিব কেনেকৈ ধৰণৰ কি কৰিব লাগে নকৰিব লাগে তে তেতিয়াহে গৈ পিনে আমাৰ ঘৰত শ্বৰ্ট চাৰ্কিট হোৱাটো বহুতো কমিব সেইখিনি কথা বছ